মই শুনি আছোঁ কওকচোন

হয় গাড়ী ভাড়াত দিওঁ আপোনাক কেতিয়া লাগিব গাড়ী বাৰ তাৰিখে আপুনি ক'ৰপৰা যাব

হয় কেইজনমান যাব পাঁচজন নে সৰু ল'ৰা ছোৱালী

এতিয়া ভাড়াটো আপোনালোকক কেইদিনৰ কাৰণে লাগে তিনিদিনলৈ ছহেজাৰ টকামান হ'ব হয় আৰু তেলটো আপোনালোকে ভৰাব লাগিব

তেলৰ খৰচটো বেছি নাযায় আপোনাক লাগিবনে অ ঠিক আছে পিছলৈ ড্ৰাইভাৰে সেইটো আপোনালোকক মিলাই দিব ঠিক আছে ৰাতিপুৱা গুৱাহাটী বুলি কৈছিল ন' ঠিক আছে মই গুৱাহাটীৰ আপোনাৰ ঘৰৰ এড্ৰেছটোত মই পঠাই দিম

দিয়ক থৈছোঁ